মানুহকতো এটা বস্তুৱে কেতিয়াও সুখী নকৰে মানুহতো বহুত বেলেগ বেলেগ বস্তুৰ পৰা সুখী হয় কেতিয়াবা সৰু সৰু ধৰক এটা কিবা এটা সৰু খবৰ শুনিয়েই আমি সুখী হওঁ কেতিয়াবা মাহঁতৰ লগত অলপমান সময় কটাই বা অলপমান বাহিৰত লগৰ লগত ওলাই গৈ আমি সুখী হওঁ আগতেতো আৰু লগৰ সদায় লগ পাইছিলোঁ যেতিয়া আমি কলেজত বা স্কুলত পঢ়ি আছিলোঁ তেতিয়াতো আৰু স্কুলত যোৱাৰ টাইমখিনি আমাৰ কাৰণে সুখৰ মানে আৰু সেইখিনি টাইম লাগিলে আৰু আৰু একো নালাগে আৰু সেইখিনি টাইম থাকিলে আমি মানে একদম স্বৰ্গ দেখা পাইছিলোঁ কিন্তু এতিয়া আৰু লাহে লাহে লগবিলাকৰো সবৰে নিজৰ নিজৰ কামত বিজি হৈ গ'ল আমিও নিজেও বিজি কেতিয়াবা যেতিয়া লগ পাওঁ সেইখিনি টাইমেই ভাল লাগে বা মোৰ এতিয়া লগতে ঘৰত যেতিয়া ৰাতি একেলগে বহি ভাত খাওঁ বা ৰাতিপুৱা উঠি পিনে যেতিয়া দৌৰাদৌৰিকৈ সবৰ লগত একেলগে কাম কৰোঁ ওলাই যাবৰ কাৰণে যেতিয়া ঘৰৰ মানুহকেইটা ওলাই যায় ভাত চাত বনাই দিওঁ সেইখিনি টাইমত সিহঁতৰ কাৰণে যিখিনি কাম কৰোঁ সেইখিনিতে আৰু সুখী লাভ সুখ লাভ কৰোঁ আৰু আৰু ধৰক কেতিয়াবা ওলাই গ'লোঁ ফুৰিবই গ'লোঁ অলপমান এনে বা নিজৰ লগতে সময় কটালোঁ সেইখিনিও কেতিয়াবা সুখী কৰে মোক কাৰণ নিজৰ কি চলি আছে মনত সেইবিলাক আমি ভালকৈ বুজি পাওঁ বা নিজৰ নিজে কোনখিনি কি কৰিলে কি সুবিধা মানে কি কৰিলে আমি নিজৰ মনটোক আৰু বেছি ভাল কৰি ৰাখিব পাৰোঁ সেইবিলাক ভাবি পিনে চিন্তা কৰি পিনে বা ঘৰৰ কেনেকৈ ঘৰখন ভালকৈ চলাই ৰাখোঁ সেইবিলাক ভাবি পিনেও কেতিয়াবা সুখ লাভ কৰোঁ আৰু